প্ৰিয় আহাৰ বুলি ক'লে সাধাৰণতে মোৰ প্ৰিয় আহাৰবিলাক বুলি একো নাই মই চব বস্তুৱে খাওঁ আৰু কোনো বস্তু মানে মই নাখাওঁ বুলি মানে আজিলৈকে মনত পৰা নাই তথাপিও আমি আৰু অসমীয়া মানুহ খাৰটো খাই বেছি অলপ ভালপাওঁ মাটিদালি খাৰ বিশেষকৈ টেঙা খোৱা মানুহ জীয়া মাছ পালে আমি টেঙা জোল অকণ গৰমৰ দিনত বিশেষকৈ খাই ভালপাওঁ আৰু কোনো উপাদান নাথাকিলে বিশেষকৈ যদি ৰাতিপুৱা যিটো আমি ব্ৰেকফাৰ্ষ্ট মানে গধুৰ জলপান বুলি কওঁ সেইখিনি সময়ত আৰু একো নথকাকৈ নাথাকে সাধাৰণতে আমি অলপ গাঁৱৰপৰা অহা মানুহ গতিকে চিৰা বা সান্দহটো মুড়িটো থাকেই তাৰ উপৰিও ব্ৰেড আনি থোৱা যায় বা চাউলৰ গুৰা আনি থোৱা যায় পানীপিঠা আমি বনাই খাওঁ তৰপিছতে কৰ্ন ফ্লেক্স আনি থোৱা যায় তে গাখীৰ ঘৰত নাথাকিলেও আমি গোৱালৰপৰা লওঁৱেই লগতে আমি আমূল তাজাও থৈ দিওঁ গাড়ী গৰু গাখীৰ যদি দেৰিকৈ আহে তেতিয়া আমূল তাজা দি পেলাই আমি কামখিনি চলাওঁ গতিকে আৰু আমাৰ খোৱাৰো কোনো তেনেকুৱা ভাল লগা বা বেয়া লগা বুলি নাই বিশেষকৈ সেয়ে আৰু খাৰটো আৰু সকলো আমাৰ অসমীয়া মানুহৰ প্ৰিয়য়েই আৰু গৰমৰ দিনত জীয়া মাছ পালে টেঙাৰ জোলটো প্ৰিয় বুলিও ক'ব পাৰি আৰু তাৰ বাহিৰে আৰু এইখিনিত কৰ্ন ফ্লেক্স হওক চিৰা হওক মুড়ি হওক সান্দহ হওক আখৈ হওক এইবিলাক বস্তু ঘৰতে মজুত থাকে বা চাউলৰ গুৰা আনি থোৱা থাকে পানীপিঠা হওক এনেকৈ এইবিলাক খোৱা যায় আৰু দুপৰীয়া ভাতৰ ক্ষেত্ৰত ক'বলৈ গ'লে সাধাৰণতে মানুহৰ ঘৰত আৰু অভাৱ বুলি তেনেকৈ নাথাকে দাইল চাউল নিমখ তেল এইখিনি থাকেই আলুটো থাকেই এইটোতো কমন বস্তু বিশেষকৈ যদি চব্জি তব্জি কিবা অসুবিধা হয় তেতিয়া হয়তো আৰু আমাৰ সাধাৰণ মানুহখিনিয়ে হয় আলু পিটিকা বা আলু এটা ভাজি পেলাই তেনেকৈয়ে চলি যায় বা কণী থাকেই আলুৱে কণীয়ে পিটিকা কৰিও এ তেনেকৈ জীৱন নিৰ্বাহ কৰা যায় আৰু আমাৰ সাধাৰণ মানুহবিলাকৰো আৰু বাকী যিখিনি মানুহৰ কথাটো ইয়াত বস্তুখিনিয়ে সামৰি নলয় খাদ্যাভাসৰ বিষয়ে আৰু ইমানেই আৰু